অসমত বিহু কেনেকৈ পালন কৰা হয় তুমি তাৰ বিষয়ে অলপ কোৱা অসমৰ জতীয় উৎসৱ হৈছে বিহু বিহু তিনিটি মাঘৰ বিহু ভোগালী কাতি বিহু কঙালী ব'হাগ বিহু ৰঙালী বুলি কোৱা হয় বিহু বুলি ক'লে হৈছে আমি সাধাৰণতে আমাৰ গাঁও অঞ্চলত বিহু বুলি ক'লে আমি হুঁচৰি মাৰো নাচো গছ তলৰ বিহু মাৰো তেনেদৰে আমি বিহু পালন কৰো বা পাতো আমাৰ মঙলে উৰুকা বুধে গৰু বিহু আমি তেনেদৰে ব'হাগ বিহু পালন কৰো ব'হাগ বিহুত আমি সাধাৰণতে পিঠা পনা এইবিলাক ব্যৱহাৰ কৰো মঙলে উৰুকা বুলি কয় মঙলে আমি তেনেদৰে একো কৰা নহয় কিন বুধবাৰে আমাৰ গৰু বিহু হয় গৰুক গা ধোৱাও গৰু গা ধোৱা হয় মাহ হালধি দি আৰু মানুহো আমি সেইদিনাখন গৰু বিহু দিনাখন মাহ হালধি লগাই আমি গা ধু মাখিয়তী মাখিয়তী আমি ব্যৱহাৰ কৰো গৰু বিহুৰ দিনাখন গৰুয়ে গৰুৰ যিটো যিটো যিহেতু সেইদিনাখন বুধবাৰে গৰু বিহু বুলি কোৱা হয় গৰুকে আমি সাধাৰণতে গৰু বিহুক মানে গৰুকে আমি সাধাৰণতে সেইদিনাখন কৰো যিহেতু গৰুক আমি পিঠা পনা খাব দিওঁ তেনেদৰে আমি গৰুক গা ধুৱাও তেনেদৰেই আমি গৰু বিহু দিনাখন পালন কৰো আৰু আমি গৰু বিহু গৰুৰ বিহুৰ ৰাতি গৰু বিহু ৰাতি গৰু বিহু দিনাখনে আমি ৰাতি পিঠা পনাবোৰ বনাওঁ আমি সাধাৰণতে আমাৰ ঘৰত সাধাৰণতে তিলপিঠা বৰপিঠা নাৰিকল লাৰু চুজি লাৰু মালপোৱা এনেদৰে আমিবোৰ আমি পিঠা বনাওঁ বিহুৰ সময়ত তেনেদৰেই আমি বিহু পাতো মানুহ বিহু দিনাখন আমি সকলোকে মাতি বা সম্বন্ধীয় মানুহ ওচৰ চুবুৰীয়া মানুহ মাতি আমি পিঠা পনাবোৰ খাব দিওঁ তেনেদৰেই আমি বিহু পালন কৰো আমি ডা বিহুক আমাৰ সাধাৰণতে বিহুত বিহুত আমি ডাঙৰক সন্মান কৰো বা সন্মান যাঁচো বুলি কওঁ আমি বিহুত মান ধৰা হয় আমাৰ যেনেদৰে মা দেউতা দাদা এনেকে সম্বন্ধীয় মানবুহবিলাকক আমি বিহুৰ সময়ত মান ধৰো তামোল পান দি সেৱা কৰো বিহুত গিফ্ট দিওঁ তেনেদৰেই আমি বিহুত পালন কৰো যিহেতু ছোৱালীবিলাকে গছ তলৰ বিহু মাৰে সন্ধিয়ালৈকে গছ তলৰ বিহু মাৰিবলৈ যায় তেনেদৰে গছ তলত বিহু পালন কৰা হয় সাত যিহেতু বিহু এসপ্তাহ হয় সেইবাবে সাতদিন বিহু মাৰি গাই শেষ হোৱা পিছত আমি বিহু উৰুৱাও বিহু শেষ কৰো তেনেদৰে আমি ব'হাগ বিহু পালন কৰো মাঘৰ বিহু বুলি ক'লে হৈছে মাঘৰ বিহু মানে হৈছে ভোগালী যিহেতু আমি ধান কাটি মেলি চপোৱা হয় যায় সেইটো সময়ত মানুহৰ চবৰে উভৈনদী হৈ থাকে যিহেতু খেতি কৰি মেলি উঠো ভালদৰে আমি হেৰি হওঁ তেতিয়া আমি মাঘৰ বিহু পালন কৰো মাঘৰ বিহুত আমি ভোজ খাওঁ মাঘৰ বিহুত ভোজ খোৱা হয় ওচৰ চুবুৰীয়া গাঁওবাসী মিলি ভোজ খাওঁ ভেলাঘৰ বনোৱা হয় তেনেকেই আমি মাঘৰ বিহু পালন কৰো মাঘৰ বিহুত মাছ ধৰো পুখুৰীৰে বেলেগৰ জেৰুৱা আদি এনেই বিভিন্ন ধৰণৰ হাঁহ কুকুৰা এনেদৰে বস্তু চুৰ কৰা হয় তেনেদৰে বিহু ব'হাগ বিহু মাঘৰ বিহুতো আমি তেনেদৰে পিঠা পনাও বনাওঁ কিন্তু তেনেকেই আমি ব'হাগ মাঘৰ বিহু দুদিন পালন কৰো এদিন ভোজ খাই মেলি মেজি জ্বলাওঁ মেজি ৰখো তেনেদৰে আমি মাঘৰ বিহু পালন কৰো কাতি হৈছে কাতি মানে কঙালী কাতি বিহুত বিশেষকৈ আমি তেনেদৰে একো কৰা নহয় পথাৰত যাওঁ পথাৰত চাকি জ্বলাওঁ তেনেদৰে পোহৰাই তুলি মেলি আমি এনেকৈ কাতি বিহু পালন কৰো কাতি বিহুত ক'বলৈ গ'লে বৰ বিশেষ তেনেদৰে একো আয়োজন কৰা নহয় যদিও পথাৰত ধূপ ধূনা জ্বলাই মেলি মা প্ৰসাদ লৈ কেনি পথাৰত চাকি বন্তি জ্বলাওঁ তাত কৈ বেছিটো কৰা নহয় যিহেতু কাতি মানেই হৈছে কঙালী সেইটো সময়ত মানুহৰ ইমান বেছি একো উভৈনদী হৈ নাথাকে কিছুমানৰ হয়তো খাবলৈও নাথাকেগৈ তেনেদৰে মানে ইমান বেছি ফূৰ্তি নহয় বা ইমান হেৰিকৈ আমি থকা নহয় খোৱা নহয় সেইবাবে আমি আমি কাতি বিহুক কঙালী বুলিয়ে কওঁ আমাৰ বিহু তিনিটাৰ বিষয়ে মই যিমানটো পাৰিছো যিমানটো জানিছো মই সিমানটোৱে কৈছোঁ